অঁ হ'ব বাৰু আপোনাক কেনেকুৱা ধৰণৰ কালাৰৰ লাগিব লাইট কালাৰ কেনেকুৱা পিংক আৰু অ'ৰেঞ্জ টাইপ হ'ব নে আপোনাক কেনেকুৱা লাগে আকাশী ৰঙৰ ঠিক আছে আপুনি আপোনাৰ হোৱাটচএপত মই পঠাম নে আপোনাৰ ফোনটোত ফটো আপোনাক মই হোৱাটচ্এপত পঠাম নে

ছহেজাৰৰ পৰা নহেজাৰৰ ভিতৰত হয় আপোনাৰ ইয়াতে মোৰ লগত আছে আপোনাৰ আঠ হেজাৰ পাঁচশ টকাৰো আছে ন হেজাৰো আছে আৰু সাত হেজাৰ পাঁচশ আছে তাৰ তলতটো নহ'ব আপুনি আপোনাক কিমান যোৰ লাগে এযোৰে লাগে তেতিয়াহ'লে হ'ব আপুনি আঠ হেজাৰ মানত লৈ ল'ব পাৰে আঠ হেজাৰতকৈ ঠিক আছে আপুনি সাত হেজাৰ পাঁচশ মান দিব ইমানখিনি কমাব নোৱাৰিম বাইদেউ ইমানখিনিতো নহ'ব ন মানে ইয়াতে আপোনাৰো লাভ হ'ব মোৰো লাভ হ'ব কাৰণ আপোনাক যিহেতু গৰমত পিন্ধা লাগে আৰু এইখন নুনীপাতৰ কাপোৰযোৰ বহুত বেছি ভাল হয় আপুনি আৰামো পাব আৰু বহুত লং আছে আপোনাৰ কিন্তু বেয়াও নহয় কাপোৰটো ৰঙো নাযায় তো আপুনি তেনেকুৱা ছিম্পুল হয় মানে দামটো কমাইছোঁ বাইদেউ আৰু নোৱাৰিম আৰু কমাবৰ কাৰণে বুজিছোঁ আৰু বেলেগ নহয় বেলেগ দোকানলৈ গ'লেও আপোনাক নকমাই আপোনাৰ ময়ে যিমাৰ্খিনি কমাইছোঁ আৰু কাৰণ নুনী পাতৰ কাপোৰ আপুনি সাত হেজাৰৰ তলত নাপায় আৰু মানে আঠ হেজাৰ মানে ল'ব কিন্তু মই আপোনাক সাত হেজাৰ পাঁচশত দিছোঁ আপুনি যদি ভাল পায় এইটো লৈ ল'ব পাৰে কাৰণ কাপোৰটো বহুত বেছি ভাল হয় ঠিক আছে দিয়া